অঁ দাদা অঁ মানে কালি যে মোৰ আহিছিলে আপোনাৰ পাৰ্চেলটো মানে এইটো আপোনাৰ ৰিজেক্টেড হয় অলপ মানে মানে যিটো আপোনাৰ মই দিছিলোঁ সেইটো নাহিলে আৰু আপোনাৰ পেকেটিংটো পেকেজিংটো ফাটি আহিছে কিবা হৈ আহিছে অ'পেন নহয় অঁ অ'পেনে হয় অপেনে হয় তাকে ধৰিছিলোঁ কেনেকৈ হ'ল মই আপোনাৰ পেণ্ট নহয় নহয় পেণ্ট এটা লৈছিলোঁ মই হয় হয় পেণ্টটো মানে মই যিটো দিলোঁ সেইটো নাহিলে আপোনাৰ সেইটো বেলেগ আহিলে আৰু কোৱালিটিটোও বেলেগ আৰু কওক কওক মই

অঁ ঠিক আছে তেতিয়া মই ৰিটাৰ্ণ মাৰি দিম নেকি আপোনালোকে কেতিয়া কেতিয়া নিবহি পাৰিব আকৌ আকৌ যদি আকৌ খেলিমেলিহে আকৌ যদি সলনি বেলেগ আহে সেইটোহে ভাবিছোঁ

হয় হয় হয় মই যদি আজি ধৰি লওক আপোনাৰ আজি ৰিটাৰ্ণ মাৰি দিওঁ কেতিয়া নিবহি ঠিক আছে বাৰু দিয়ক ধন্যবাদ ধন্যবাদ ধন্যবাদ